এবাৰ আমি ফুৰিবলৈ গৈছিলোঁ দিল্লীলৈ তাৰপৰা বহুত দিনৰ কথা আৰু তাৰপা আকৌ এইবোৰ হিন্দী একো বুজিও নাপাওঁ বাহিৰৰ মানুহ ইমান কথাও বুজি নাপাওঁ সেয়াই ফুৰিব তাতে গ'লো যেনিবা ইণ্ডিয়া গে'ট চাবলৈ ফুৰিব যাওঁতে আৰু একো বুজি নাপাওঁ হিন্দী কথা সেয়াই আকাৰ ইংগীততে আৰু তাপা আকৌ মানুহ বেলেগ অইলৰ মানুহ চিনাকী হ'লো সেই চিনাকী হওঁতে আৰু এইবোৰ হিন্দী নাজানিলেও যাতে দুই এষাৰ শিকাই দিয়ে আকৌ যেনিবা ভাত খোৱাটো নাজানিলেও মানে ইংগীততে দেখুৱাওঁ তেনেকুৱাকৈ মানে ইংগীততে দেখুৱাই মেলি এতিয়া ক'ত যাব সুধিলে ধৰ আমি গোলাঘাট যাম এতিয়া কিছু এতিয়া হিন্দীতটো আমি ক'বও নাজানো এতিয়া গোলাঘাটটো সিহঁতেও বুজি নাপায় সেই তেনেকুৱাই আৰু ধৰক এতিয়া ক'ত যাবই অসম যাম কওঁতে যেনিবা বুজি পালে সেয়াই আকাৰ ইংগীততে দেখুৱাই মেলি আহিলোঁ আৰু লগৰো যেনিবা পালোঁ আৰু চিনাকী সেই চিনাকীৰ সহায়তে যেনিবা আৰু অকণমান বুজাই দিয়ে আৰু কথাবোৰ তেনেকুৱাই ফুৰি চাকি যেনিবা আহিলোঁ আৰু আমি